হয় ভৈৰৱ নাথ হয়নে হয় আপোনাৰ নামত এখন মানে আপোনাৰ চালান গৈছে নেকি আপোনাৰ নামত হয় হেলমেট আৰু লাইচেন্স আছিলে আপোনাৰ তাত চালানত লিখা আছে আপোনাৰ চাওকচোন ফাইনটো কিমান আছে আপুনি এই মাহৰ লাষ্ট এই মাহৰ ভিতৰত ক্লিয়াৰ কৰক প মানে হেৰিটো চালানটো দি

হয় হয় সাত দিনৰ দিনা কথা কৈছিলোঁ আমি তেনেকৈ আপোনাৰ ডেট মতেহে পাৰি ইভাগেতো আপোনাৰ আগত কৰিব নোৱাৰি আপোনাৰ ডেট মতে কৰিব লাগিব হয় তেনেকেতো ইমান তেনেকৈ ব্লক হোৱা নাই আপুনি এইটো সময় মতে চালানটো দিব লাগিব আপোনাৰ তাৰিখ মতে হয় হয় আপোনাৰ সেইটো আমি ইনেও চালানটো কাটি দিছোঁ তাত মানে কিবা কিবি সোনকাল বা কম বেছ কৰিব নোৱাৰিম আমি

হয় তেনেকৈ নোৱাৰিম আপুনি টাইম মতে আহিব লাগিব তাৰিখ মতে আহিব লাগিব ঠিক আছে ঠিক আছে